বৰ্তমান পৰিস্থিতিত বিজ্ঞাপন আৰু অধিক লোকক ঢুকি পোৱাৰ কিছুমান উপায় হ'ল যে আমি সামাজিক মাধ্যম ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ পোষ্ট দিব পাৰোঁ আমাৰ যিবিলাক বস্তু আমি বিক্ৰীব বিচাৰোঁ সেই বিক্ৰী কৰিবলগীয়া বস্তুবোৰ আমি আমাৰ সামাজিক মাধ্যমত পোষ্ট কৰিব পাৰোঁ আৰু আমাৰ বন্ধু বান্ধৱীসকলক আমাৰ ওচৰত থকা সেই বস্তুবোৰ কিমান দামত বিক্ৰী কৰিম সেই সকলোবোৰ তথ্য আমি তেওঁলোকৰ আগত অৱগত কৰিব পাৰিম